আমি ধৰক খেলৰ জৰিয়তে আমি বিভিন্ন আমাৰ ধৰক গোট বা জাতিৰ মাজত শান্তি কেনেকৈ আনিব পাৰোঁ ধৰক আমি খেলৰ মানে খেল বুলি ক'লে মানুহে একো জাতি নাচায় একো হেৰি নাচায় ধৰক অ বেলেগ জাতিৰ মানুহ একেলগে খেলে মানে ধৰক এতিয়া আপুনি নিজৰ আমাৰ ভাৰতৰ টীমটোৱে চাব পাৰে তো সব ধৰণৰ জাতি আছে চব ধৰণৰ গোট আছে তাত তাত একো মানে এনেকুৱা জাতিৰ ভেদাভেদ নাই ভেদাভেদ নাই ত' ক্ৰীড়াৰ এটা মানে বহুত অ গুৰুত্বপূৰ্ণ এটা বস্তু যোনে মানে আমাৰ ধৰক ভাৰতত আমাৰ এইবোৰ জাতিৰ মাজত মানে শান্তি আনিব পাৰে ধৰক মিলা মিলা প্ৰীতি হৈ থাকিবলৈ মানে ক্ৰীড়া এটা এনেকুৱা বস্তু মানে খেল এটা এনেকুৱা বস্তু যোনটো মানে ধৰক আপোনাৰ চব জাতি বা ধৰ্ম বা যি নহওক বা গোট হওক যি হওক মানে মিলা প্ৰীতিকৈ থাকে মানে সেইটো বস্তুত তো সেইটো কাৰণে মই ভাবোঁ যে ক্ৰীড়া এটা বহুত ভাল বস্তু যোনটো বস্তুৱে মানে আমাক জাতি বা এইবোৰ শান্তি আমাৰ আনি থব পাৰে